আমাৰ ঘৰত গৰু আছে গৰুকেইটা পোহাৰ কাৰণে আমি আমি বহুত তাৰমানে কি ব্যৱস্থা লওঁ মানে যাতে গৰুকেইটা কিবা বেমাৰ হ'লে আমি মেডিকেলত নিওঁ চিকিৎসা কৰোঁ ঔষধ খুৱাওঁ ঘৰত বেছি টান হ'লে মেডিকেলত ভৰ্তি কৰোঁ আৰু গৰুকেইটাক মানে কি ভালকৈ ৰাখোঁ যাতে সিহঁত একো বেমাৰ নহয় তাহাক গা ধুৱাই দিব লাগিব গা পথ পথাৰত নি মাত্ৰ গা ধুৱাই দিওঁ পথাৰত নি গা ধুৱাই দিওঁ তাৰ পাছত ৰাতিপুৱাই গৰুকেইটাক সেই গোঁহালিৰ পৰা অইলা মাত্ৰ চত চোতালত বান্ধোঁ বান্ধি পাছত গহলাত গলাহ যিটো চফা কৰোঁ যে চফা কৰোঁ গোৱৰ সেই গোৱৰ এই উলিয়াই আনোঁ গোটেই সাৰোঁ মোচোঁ তাৰ পাছত গৰুকেইটাক দানা পানী খোৱাওঁ দানা পানী খোওঁৱাৰ পাছত গৰুকেইটাক আমি পাথৰত লৈ যাওঁ এটা এটাই কোনোবা এটাই পাথৰক লৈ যায় গোটেইকেইটাক লৈ যায় মাত্ৰ দৰগ দিয়ে দৰগ দি মাত্ৰ দিনটো তাতে পথাৰত চাৰে পাথ পথাৰত চাৰে ঘাঁহ খুৱাই তাৰ পাছত গধুলি বেলা হ'লে গৰুকেইটাক লৈ আহে ঘৰক লৈ অহাৰ পাছত গৰুকেইটাক গোহালিত বান্ধে বন্ধাৰ পাছত তাহাক ধূপ ধূনা দিয়ে তাহাক তাহু যাতে ৰাতি ঠাণ্ডা নাপায় তাৰকাৰণে তলত বস্তা পাৰি দেই দি মাত্ৰ গৰুকেইটাক বান্ধে আৰু ধূপ ধূনা দিয়ে যাতে ম'হৰ ম'হে নাকামৰয় বান্ধে আৰু গৰুকেইটাক খাবৰ কাৰণে পাথৰৰ পৰা পাথৰক নিয়াৰ আগতে আৰু পথাৰৰ পৰা অনা হোৱাৰ পাছত পাছতো দানা পানী খুৱায় খেৰ খুৱায় খু খে খু খেৰ খুৱায় ঘাঁহ খুৱায় কলপাত খুৱায় এনকৈ বিভিন বহুত ধৰণৰ ধৰণৰ বস্তু এনকৈ ঘাঁহ বন খুৱায় আৰু যদি গৰুটো যদি চানা থাকে সৰু সৰু বাচ্ছা থাকে তিতে ৰাত ৰাতি বাচ্ছাটোক মাকৰ লগত নাৰাখে যাত কাৰণ বাচ্ছাটো ৰাতি মাকৰ লগত থাকলি গোটেই গাখীৰেই খাব সেইকাৰণে দূৰত দূৰত বান্ধে যাতে গাখীৰে খাব নৰে ৰাতিপুৱাই সেই গাখীৰেই গিৰিগয়া মানে দুৱে দুই মাত্ৰ অলপ অলপ থৈ দিয়ে গোটেই নুদই যাতে চানাটো খাব পাৰে তাৰ পাছত চানা দুওৱা হোৱাৰ পাছত চানাটোক এৰি দিয়ে তাৰ পাছত চানাটোৱে গাখীৰখিনি খোৱাৰ পাছত চানাৰ মাকৰ মানে পথাৰত দৰব দি আহে আহে মাত্ৰ আৰু গধুলি বেলা আন্ধাৰ নোহোৱাৰ আগে আগে এটা নিৰ্দিষ্ট সময়ত যায় মাত্ৰ লৈ আহে নিৰ্দিষ্ট সময়ত ৰাতিপুৱা নিৰ্দিষ্ট সময় এটাত দিব যায় আৰু গধুলি বেলা নিৰ্দিষ্ট সময় এটাত দি মাত্ৰ লৈ আহে গৰুক গৰুৰ কিবা বেমাৰ হ'লে নিজে আখুৰ হয়তো আখুৰি খোৱাব নহ'লে বা মেডিকেলত মেডিকেলত লৈ যাব আজিকালি চৰকাৰেও মানে গৰু গৰু ম'হ ঘৰচীয়া জুৰি যিমান জীৱ জন্তু আছে সেয়েহে সকলোৰ ওপৰত বেছি গুৰুত্ব দিছে আৰু সেইকাৰণে আজিকালি মানে আগতে বে গৰুৰ অসুখ হ'লে অসুখ হ'লে মেডিকেলত নিবা পৰা নাছিল সেইকাৰণে বহুত গৰুৰ মৃত্যু হৈছিল বহুত গৰু মৰছিল কিন্তু এতিয়া চৰকাৰে তাৰ কাৰণে যাতে গৰু গৰু বা ছাগালে হওক বা যিকোনো জীৱ জন্তুৱেই হওক যাতে বেমাৰ হ'লে তাৰ উচিত চিকিৎসা পায় যাতে নমৰে মিত মৃত্যু মুখত নপৰে যাতে তাৰ কাৰণে চৰকাৰেও বহুত ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বহুত আইন প্ৰণয়ন বেবছ ব্যৱস্থা গ্ৰহণ কৰছে আৰু চৰকাৰে মানুহক দিয়াৰ ধৰণ ধৰণেই মানুহৰ দৰে চৰকাৰে গৰু ছাগালৰো আৰু জীৱ জন্তুৰ কাৰণেও মেডিকেল মেডিকেল খুলিছে তাৰ হস্পিতাল খুলিছে গাড়ী দিছ এম্বুলেন্স দিছে মানুহক দিয়াৰ দৰেই এম্বুলেন্স দিছে যাতে বহুত ভিতৰৰ জেগাত হ'লে যাতে নিওঁতে মেডিকেলত নিওঁ যাতে সোনকালে যাতে যাব পাৰে সেইকাৰণে যান বাহানৰ গাড়ীৰ ব্যৱস্থা কৰিছে যাতে গৰু গৰুকেইটা যাতে বচাব পাৰে বা ছাগাল বচাব পাৰে আৰু এই এটি এই চৰকাৰৰ এই চৰকাৰৰ বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু চৰকাৰৰ এই বিভিন্ন বিভিন্ন ব্যৱস্থাৰ ফলত বহুতো উন্নতি হৈছে বা যিবিলাক ধৰি লওক গৰু বেমাৰ হ'লে বেমাৰ মা বেমাৰ হ'লে আগতে বেমাৰ হৈ মৃত্যুমুখত পৰিছিল ইটা সেই গৰু গিলাহানক মেডিকেলত নিলে চিকিৎসা উচিত চি চিকিৎসা হয় তাৰ ফলত তাৰ কাৰণে মৃত্যুত মৃত্যু মৃত্যুমুখত নপৰে বহুত ডাঙৰ ডাঙৰ বেমাৰ যাৰ যাৰ ধৰি লওক ঘৰত ঘৰুৱা ঔষধ নাই এনেই আগতে বেমাৰ হ'লে ঘৰুৱা ঔষধেই দি চিকিৎসা কৰিছিল কিন্তু এতিয়া ঘৰুৱা ঔষধ নাই যিহেতু যে কিছুমান বেমাৰৰ বহুত চিৰিয়াছ বেমাৰ হ'লি ঘৰুৱা ঔষধ নাথাকে সেইকাৰণে চৰকাৰে যিটো ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ ফলত সেই কিবা বেমাৰ হ'লে চৰকাৰক ফোন কৰি দিলে গাড়ী আহি যায় আৰু গাড়ী দি লৈ যায় সেই পশুকেইটাৰ চিকিৎসা কৰে এতিয়া তাৰ ফলত বহুত লাভ হৈছে চৰ চৰকাৰ চৰকাৰে আৰু বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে এই গৰু ছা ছাগালক মাৰিব নোৱাৰি সিহ গৰু ছাগালক মাৰিব নালাগে সিহঁতক পোহ পালন দিব না লাগে মান মানুহৰ দৰে গৰু ছাগালৰ ওপৰতো বহুত গুৰুত্ব দিছে সিঁহত সিঁহতৰ উন্নত উন্নতিৰ বাবে কাৰণে বহুত গুৰুত্ব দিছে